হেল্ল' অঁ শুনিছা কি খবৰ তোমাৰ ভালনে অঁ মোৰো ভালেই দিয়া আছোঁ অঁ কি কৰি আছা এতিয়া অঁ আচলতে শুনাচোন তোমাক কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ আচলতে তোমাৰ এটা হেল্প লাগিছিলে মোক আমি মানে এটা ফেমিলি ট্ৰিপ কৰিম বুলি ভাবিছোঁ বহুত দিনৰ মূৰত গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ ছ' তাৰ কাৰণে এখন মানে গাড়ীৰ দৰকাৰ হৈছিলে ভাড়াত হয় তোমাৰ বোলে কোনোবা চিনাকী আছে বুলি শুনিছিলোঁ কোনোবা আৰ কে এজেণ্টৰ কথা এদিন কৈছিলা তুমি অঁ তো তেখেতৰ মানে কথাটো কোৱাচোন বাৰু তেখেতৰ চাৰ্ভিছবোৰ কেনেকুৱা হয় আৰু পইচা পাতি কথাবোৰ অলপ কোৱাচোন বাৰু যিহেতু ইমান দূৰ যাম অলপ চাৰ্ভিছবোৰ ভাল হয়নে নহয় বাৰু অঁ অঁ আৰু কিমান ছিটাৰ হয় গাড়ীখন আমি যিহেতু সাত আঠজনমান মানুহ যাম আমাৰ গোটেই ফেমিলিটো যাম যিহেতু অঁ আৰু ছিটবোৰ কমফৰ্টেবুল হয় নাই এ চি অন কৰিব পাৰি নাই এ চিৰ ব্যৱস্থা আছে নাই বা সেইবোৰৰ বিষয়ে অলপ কোৱাচোন বাৰু যদি ভাল হয় গাড়ীখন ভাল হয় চবফালৰপৰা কমফৰ্টেবুল হয় আমি সেইখনতে যাম যিহেতু ইমান দূৰ যোৱাৰ কথা গুৱাহাটী তো ওচৰতে নাই তুমি জানাই নহয় হয়নে নহয় অঁতো অলপ ইমান দূৰ যাবলৈতো অলপ কমফৰ্টেবুল নিজৰ আৰামটো চাবই লাগিব আৰু লগতে ঘূৰিও আহিব লাগিব এদিন থাকিপেনে ঘূৰিও আহিম ছ' সেইকাৰণে আৰু মানুহজন কেনেকুৱা বাৰু কথা বতৰা ব্যৱহাৰ পাতি অলপ ভাল হয়নে নহয় বাৰু যিহেতু চব মানুহৰ লগতে ভাল নহয় ভাল নালাগে আচলতে মানুহজন অলপ ভাল হ'ব লাগিব হয়নে নহয় অঁ অঁ আৰু পইচা পাতি কথা কিমান লয় বাৰু কোৱাচোন বাৰু মানে ভাড়াত কিমান লয় গুৱাহাটীলৈকে কিমান ল'ব অঁ ঠিকে লয় ন অঁ ঠিকে লয় যদি একো নাই আচলতে ডিচটেঞ্চটো চাই পেলাই লয় হয়নে নহয় অঁ ঠিক আছে বাৰু হেৰি যদি ভাল হয় তুমি খবৰ দিবা মোক আৰু তেখেতৰ কণ্টেক্ট নাম্বাৰটো দিবাচোন ঠিক আছে অঁ যদি ভাল হয় আমি কথা বতৰা চব মিলে আমি সেইখনতে যাম বুলি ভাবিছোঁ যিহেতু আমাৰ হাতত বেছি টাইমো নাই বেছি বেলেগ গাড়ী বিচাৰি ফুৰিবলৈও অঁ অঁ ঠিক আছে দেই ঠেংক ইউ তুমি ইমানখিনি হেল্প কৰাৰ কাৰণে ঠিক আছে বাই